সংবাদ মাধ্যমে গ্ৰামাঞ্চলৰ সমস্যাবোৰ যে সমাধান কৰে সেইটো মই কেতিয়াও নাভাবোঁ সাংবাদিকসকলক আমি গাঁও অঞ্চলত প্ৰায় দেখাই নাপাওঁ তেখেতসকল নগৰ অঞ্চলতে প্ৰায় ঘূৰি ফুৰি তেখেত নগৰৰে

গাঁও গাঁৱৰ যি ৰাস্তা পদূলি পানীৰ সমস্যা আছে ৰাস্তা পদূলিৰ সমস্যা আছে শিক্ষাৰ সমস্যা আছে তাৰ মানে আমাৰ বিজুলী যোগান যি অনিমীয়া অনিয়মীয়া বিজুলী যোগান সেয়াও যথেষ্টখিনি আমাক জ্বলাকলা খুৱাইছে গাঁওবাসীক সামাজিক সমস্যাৰ ফালৰ পৰাও আমাৰ যথেষ্টখিনি আছে আৰু ঘৰুৱা হিংসাটো আছেই সেইখিনিতো তেখেতসকলে মাত মতা আজিলৈকে আমি দেখা নাই তেখেতসকলে